কৰ্মসূত্ৰে মই এজন শিক্ষক আৰু শিক্ষক হিচাপে বিদ্যালয়ৰ যিহেতু দ্বায়িত্বত থাকিবলগীয়া হয় তেনেকুৱা প্ৰে পৰিপ্ৰেক্ষিতত মোৰ জীৱনত প্ৰতিদিনে প্ৰত্যেকটো মুহূৰ্তত প্ৰত্যাহ্বান আহিয়েই থাকে এই প্ৰত্যাহ্বান বিভিন্ন ধৰণৰ হ'ব পাৰে বিশেষভাৱে মই যেতিয়া বিদ্যালয়লৈ গৈ আৰম্ভণি কৰোঁ তে দেখাওঁ দেখা পাওঁ যে বিভিন্ন ছাত্ৰ ছাত্ৰীবিলাকে হুলস্থুলীয়া এটা পৰিৱেশৰ সৃষ্টি কৰে আৰু সেই হুলস্থুলীয়া পৰিৱেশটো নিয়ন্ত্ৰণ কৰিবৰ কাৰণে তেওঁলোকক হয়তো মৰমেৰে কেতিয়াবা দাবি ধমকি দি পিনে তাহাঁতক বশ কৰিবলগীয়া হয় তাৰ লগে লগে বিদ্যায়লয়বিলাকত দেখা যায় যে বিদ্যালয়বিলাকলৈ ছাত্ৰ ছাত্ৰীবিলাক আহোঁতে কেতিয়াবা এনেকুৱা এটা পৰিৱেশ হয় যিটো পৰিৱেশত ছাত্ৰ ছাত্ৰীবিলাকে বিদ্যালয়ত যিমান উপস্থিত থাকিব লাগিছিল সিমানখিনি উপস্থিত নাথাকে তো উপস্থিতিৰ হাৰ বৃদ্ধি কৰিবৰ বাবে ছাত্ৰ ছাত্ৰীসকলক বুজনি দিবলগীয়া হয় লগতে ছাত্ৰ ছাত্ৰীসকলৰ অভিভাৱকসকলক বিদ্যালয়লৈ নিমন্ত্ৰণ জনাই তেওঁলোকক যে শিক্ষা ব্যৱস্থাটোৰ যোগেদি ছাত্ ছাত্ৰ ছাত্ৰীসকলে কেনেকৈ আগবাঢ়িব পাৰে সে ইবিষয়ে তেওঁলোকক পুংখানুপুংখভাৱে বুজাবলগীয়া হয় আৰু সেই কাৰণে অভিভাৱকসকলক অনুৰোধ জনাবলগীয়া হয় যে তেওঁলোকৰ ছাত্ৰ ছাত্ৰী যাতে কোনো কাৰণতে বিদ্যালয়লৈ নহাকৈ নেথাকে আৰু এনেধৰণে প্ৰত্যাহ্বানবিলাক দূৰ কৰা হয় দ্বিতীয়তে কথা হ'ল যে শিক্ষকবিলাকৰ ক্ষেত্ৰত শিক্ষকবিলাকে সঠিকভাৱে পাঠদান কৰিছে নে নাইতো প্ৰতিটো মুহূৰ্ততেই পৰ্যবেক্ষণ কৰিবলগীয়া হয় কেতিয়াবা তেওঁলোকে পাঠদান কৰি থকা শ্ৰেণীসমূহত গৈ প্ৰৱেশ কৰোঁ আৰু তেওঁলোকৰ পাঠদানৰ ব্যৱস্থাটো লক্ষ্য কৰোঁ সেই সময়ত কেতিয়াবা শিক্ষকবিলাকে হয়তো এনেকুৱা অনুভৱ হ'ব পাৰে তেওঁ অলপ বেছি কৰিছে নেকি সেইটো এটা মোৰ কাৰণে প্ৰত্যাহ্বান মই তেওঁলোকে যাতে বেছি মই কৰা নাই এইটো দেখাবৰ কাৰণেও তেওঁলোকক সহজভাৱে বুজাবলগীয়া হয় আৰু এটা প্ৰত্যাহ্বান হ'ল বিদ্যালয়বিলাকত আন্তঃগাঁথনিৰ কিছু অভাৱ দেখা যায় চৰকাৰী ব্যৱস্থাৰ মাজেৰে সেই আন্তঃগাঁথনি দূৰ কৰিবলৈ যদি চেষ্টা কৰোঁ তেতিয়াহ'লে আমাৰ অকণমান অসুবিধা হয় যিহেতু বিদ্যালয়বিলাকলৈ এটা নিৰ্দিষ্ট সীমাৰ ভিতৰত আমাক টকা ধাৰ্য্য কৰা হয় আৰু সেই টকাৰে এবছৰ এটা এখন বিদ্যালয় চলাবৰ কাৰণে অকণ অসুবিধা তেনেকুৱা ক্ষেত্ৰত বিশেষভাৱে এটা উদাহৰণস্বৰূপে ক'ব বিচাৰিছোঁ যে ডেস্ক বেঞ্চৰ যদি কিবা কাৰণে নাটনি হয় তো এযোৰ ডেস্ক বেঞ্চ বনাবৰ কাৰণে চাৰি হেজাৰৰ পৰা চাৰি হেজাৰ পাঁচশ টকাৰ প্ৰয়োজন হয় তেতিয়া আমি বিভিন্ন ধৰণৰ আমাৰ বিদ্যালয়ৰ আশে পাশে থকা যিবিলাক ধনী ব্যক্তি আছে তেওঁলোকৰ লগত পৰামৰ্শ কৰি তেওঁলোকৰ পৰা সহায় সহযোগ বিচাৰি তেনেধৰণৰ অভাৱবোৰ দূৰ কৰিবলৈ চেষ্টা কৰোঁ লগতে চৰকাৰীভাৱে বিশেষভাৱে এম এল এ' মন্ত্ৰী তেওঁলোকৰ লগত মুখামুখী হৈ তেওঁলোকৰ লগত আলোচনা কৰোঁ বিদ্যালয়খনৰ অভাৱ কেনেদৰে হৈছে আৰু অভাৱটো কেনেদৰে পূৰ কৰিব পাৰোঁ তেওঁলোকে কেতিয়াবা সঁহাৰি জনায় আৰু কোনোবাটা সময়ত কেতিয়াবা সঁহাৰি জনাব নোৱাৰে বিভিন্ন কাৰণত তেতিয়া সেই প্ৰত্যাহ্বানটো দূৰ কৰিবৰ কাৰণে বিশেষভাৱে শিক্ষকসকলৰ মাজতো আলোচনা কৰা হয় আৰু শিক্ষকসকলে সেইখিনি আমাক যথেষ্টখিনি সহায় কৰে এনেদৰে বিভিন্ন ধৰণৰ প্ৰত্যাহ্বান আছে স্থানীয় অনুষ্ঠানৰ লগত জড়িত হৈ থাকিব লাগে স্থানীয় অনুষ্ঠানৰ লগত জড়িত হ'বলৈ যাওঁতে কোনো কোনো ক্ষেত্ৰত বিদ্যালয়ৰ পৰা অলপ আঁতৰি থাকিবলগীয়া হয় আৰু সেই সময়ত বিদ্যালয়ৰ পাঠদানৰ পৰা আদি কৰি গোটেই ব্যৱস্থাটো অকণমান যতি পৰে তথাপিও যিহেতু স্থানীয় অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত যোগাযোগ ৰাখিব লাগিব বিদ্যালয়বিলাকে যেনে বিদ্যালয় প্ৰধানজন তালৈ যাবলগীয়া হয় আৰু ময়ো সেইকাৰণে যাওঁ তেওঁলোকৰ লগত সঘনাই এই সম্পৰ্কটো ৰক্ষা কৰাৰ কাৰণেহে যিহেতু আমি ছাত্ৰ ছাত্ৰীসকল পাওঁ এফালে আমি ছাত্ৰ ছাত্ৰীসকল পাওঁ আৰু তেওঁলোকৰ লগত যোগাযোগ কৰাৰ বাবে বা তেওঁলোকৰ অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত সহযোগিতা কৰাৰ বাবে বা তেওঁলোকক সহ তেওঁলোকৰ লগত লগ দিয়াৰ বাবে কিন্তু সেই একেটা সময়তে যদি বিপৰীত দিশত চাওঁ তেতিয়াহ'লে দেখা যায় যে বিদ্যালয়ৰ ক্ষেত্ৰত যিহেতু মই অনুপস্থিত তাৰ কাৰণে অকণমান অসুবিধা এটা হয় তো এইটো এটা এটা প্ৰত্যাহ্বান তাৰ মাজতে এই প্ৰত্যাহ্বানবোৰ দূৰ কৰি আগবাঢ়ি যাবলগীয়া হয়